অঁ কোনে কৈছে অঁ অঁ হয় হয় হয় আচ্ছা

অঁ অঁ মাছ্ অঁ মাছ্ৰুম খেতিটো আপুনি কৰিবলৈ হ'লে প্ৰথমে ধান খেৰ যিটো ধান খেৰ তাক কাটি তাৰপিছত খেৰটো গুটি দিয়াৰ আগতেই তাৰমানে সেইটো বিশুদ্ধ কৰিব লাগিব তাত পটাছ দি ভিজাই থ'ব লাগিব এটা দিন এটা দিন ভিজাই থোৱাৰ পাছত তাৰ পাছত সেই খেৰটো অলপ বাহিৰত উলিয়াই মানে একেবাৰে শুকান হৈ যাব নেলাগে অলপ ভিজা হৈ থাকিব লাগিব অঁ তাৰপিছত সেই সেই খেৰটো যিখিনি যিটো পানী ওলাই ওলাই গ'ল তাপা যিটো মানে চিপচিপিয়া নিচিনা হেৰি হৈ থাকিব লাগে আৰু খেৰটো অলপ একেবাৰে শুকানো নহয় একবাৰে বেছি ভিজাও নহয় তাৰপিছত আপুনি সেইখিনি উলিয়াই তাৰপিছত পেকেটিং কৰোঁতে এই যিটো প্লাষ্টিকৰ ঠোঙা থাকে আৰু সেইটোত ভৰাই তাপা তাতে ঠোঙাটোত ধৰি লওক জেগাই জেগাই খুব বেছি নহয় আৰু পোন্ধৰটামান ফুটা কৰি দিব লাগে দহটা পোন্ধৰটা তাৰপিছতে সেই গুটিটো দিব লাগিব তাতে পলিথিনটোত পলিথিনত দি পেলাই তাৰপিছত ধুনীয়াকৈ বান্ধি তাৰপিছত মানে বাঁহ দাং দি তলত ৰছী ৰছী সেই টোপোলাটোত বান্ধি পেলাই আঁৰি দিব লাগিব অথবা আপুনি মাজে সময়ে কেইদিনমানৰ পিছত মানে পানী ছটিয়াই থাকিব লাগিব তাপা গজালিটো আহি যাব আৰু মাছ্ৰুমটো আহি যাব তাৰমানে সেইটোৱে আৰু অঁ আমাৰ ফাৰ্মত আহিব চাই চাই যাব আপুনি ভালকৈ তেতিয়া ভালকৈ তেতিয়া আৰু বুজাই দিব পৰা যাব অঁ ঠিক আছে হ'ব দিয়ক অঁ আহিব